অঁ শইকীয়া কি কৰিছে আপুনি ময়ো আছোঁ এইকেইদিন স্কুল অহা নাই যে হয় হয় এতিয়া চাওঁতে চাওঁতে আমাৰ প্ৰগ্ৰেমটো পালেহি নহয় আমি শিক্ষকসকলে কেনেদৰে প্ৰিপেৰেশ্য়ন কৰিব কৰা ভাল হ'ব বাৰু আমি কি কি কৰিব পাৰিম অঁ আৰু অঁ ভাল কথা ময়ো সেইটো কথা ভাবিছিলোঁ

তাৰপৰা আমি দেখোন লগতে সমবেত সংগীত এটাও প্ৰিপেৰেশ্যন কৰিব পাৰোঁ

কি সমৱেত সংগীত এতিয়া কোনটো গোৱা হয় সেইটো কথা আপুনি ডিচাইড কৰিব নে নে আমি সকলোৱে মিলি ডিচাইড কৰিলে ভাল হ'ব বাৰু অঁ নিশ্চয় নিশ্চয় আপুনি কাইলৈ আহিবনে হয় হয় তাৰ উপৰিও আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বেলেগ ধৰণৰ আৰু কিবা কৰিব পৰা যাব নেকি আপুনি আহিব আমি সকলোৱে বহি লৈ ডিচকাছ কৰিম ঠিক আছে